জীৱ জন্তুৰ যত্ন লোৱাৰ ক্ষেত্ৰত প্ৰাকৃতিক আৰু জৈৱিক পদ্ধতি আমি দুয়োটাই ব্যৱহাৰ কৰোঁ প্ৰাকৃতিকভাৱে আমি গৰুৰ যত্ন লোৱা যেনেধৰণৰ গৰু পোৱালী গৰু এজনীয়ে গাই এজনীয়ে পোৱালী দিলে আমি গৰুজনী প্ৰথমতে আমি অলপ কুহুমীয়া গৰম পানী কৰি তাত অলপ কম পৰিমাণে অলপ নিমখ দি গৰুজনীক আমি পানী খাব গৰম পানী খাবলে দিওঁ তাৰপাছত গৰুৰ পোৱালী জগাৰ পাছত যিহেতু জাক অকণমান সেক দিওঁ গৰুটো যিহেতু জন্ম হোৱাৰ পাছত অলপ ঠাণ্ডা পায় সেইকাৰণে আমি আমি অলপ জাক দিওঁ সেক দিওঁ পাৰিলে অলপ ডাঠ কাপোৰেৰে গৰু পোৱালীটো অলপ ঢাকি মেলি অলপ ঠিয় কৰাবলৈ চেষ্টা কৰোঁ গাত দি দিওঁ কাপোৰখন তেনেধৰণে চেচ্ হেৰি কৰোঁ যত্ন লওঁ আৰু গৰু পোৱালীটো জগাৰ পাছত যিহেতুকে গৰুজনীৰ জল সৰে জল সৰিবলৈ জল আমি গৰুজনীক খাবলৈ দিব নালাগে সেই জলখিনি আমি এটা এডোখৰ নিৰ্দিষ্ট জাগাত নিৰ্দিষ্ট ঠাইত দ'কৈ গাঁতটো পুতি গাঁত খান্দি আমি তাত জলটো পুঁতিব লাগে যিহেতু কুকুৰে যাতে খান্দি জলটো খাব নোৱাৰে সেইকাৰণে অলপ দ'কৈ গাঁতটো খান্দি আমি জলটো পুঁতি থ'ব লাগে আৰু যিহেতুকে গৰুৰ লালন পালন কৰাৰ ক্ষেত্ৰত গৰু আমি ৰাতিপুৱাই ৰাতিপুৱাই গৰু এৰাল দিওঁ এৰাল দিওঁগৈ তাৰ পৰা গোঁহালি চাফা কৰোঁ আকৌ দুপৰীয়া গৰুক পানী খুৱাওঁ সলাওঁ সলাই আকৌ পাছবেলা গৰু অনা হয় গোঁহালিৰ গোবৰ পেলোৱা হয় গোঁহালি ঘৰ সৰা হয় তেনেধৰণৰ আৰু গৰু তেনেধৰণে হেৰি কৰা হয় আৰু হাঁহ কুকুৰাও আমি তেনেধৰণে প্ৰতিপালন কৰোঁ ৰাতিপুৱা হ'লে হাঁহ কুকুৰা মেলি দিওঁ যি হাঁহ কুকুৰা আমি তলত পাৰি দিয়া হয় বস্তা সেইবোৰ আমি ধোওঁ ধুই মেলি আমি সেইবিলাক চাফা কৰোঁ আকৌ পুনৰ গধূলি বান্ধিবৰ সময়ত আমি সেইবিলাক হেৰি কৰোঁ আৰু অঁ জ জৈৱিক পদ্ধতি বুলি ক'লে আমি গৰুক বেজি দিয়া হয় বেজি দিয়া হয় যেনেধৰণে ভিটামিনৰ বেজি দিয়া হয় পেলুৰ দৰৱ খুওঁৱা হয় যেতিয়া গৰুৰ গাত ওকণি হয় ওক ওকণিৰ এটা স্প্ৰে' পায় সেইটো মৰা হয় আকৌ কি বুলি কয় ভিটামিনৰ চিকৰা বেজি দিয়া হয় তেনেধৰণৰ আৰু গৰুক বসন্ত দেখা দিয়া হয় দিয়ে যেতিয়া বসন্ত দেখা দিয়ে তেতিয়া আমি গৰুৰ ধুনীয়াকে গোঁহালি চোহালি সাৰি তাত ধূপ ধূনা জ্বলাই তাত মাননি পাত দিয়া হয় গৰুক মাননি পাত দি গৰুক ধূপ ধূনা জ্বলাই মাননি পাত দিলে বসন্ত দেখা দিয়া ভাল হয় বেমাৰবোৰৰ বেমাৰবোৰৰ কথা ক'বলৈ গ'লে গৰুৰ যিহেতুকে আমাৰ গৰুৰ চকুৱেদি পানী ওলায় তাৰ পৰা গৰু ভৰিৰ খুৰা ফাঁটে পেট ফুলা হয় পেট ফুলিলে আমি যেনেধৰণে আমাৰ ঘৰতে পোৱা যায় বচ বচ আমি অকণমান বচ খুন্দি তাত যদি অকণ কম পৰিমাণে নিমখ দি বচখন খুৱাই দিয়া হয় তেতিয়াহ'লে গৰুৰ পেট ফুলাতো খুব কমকে খুব কম কমদিনৰ ভিতৰতে কম সময়তে ভাল হয় আৰু ছাগলীও তেনেকে পেট ফুলা হয় সেই একে বচ যদি আমি খুন্দো খুন্দি পেলাই অকণমান কম পৰিমাণে তাত নিমখ দি আমি সেই ছাগলীকো যদি খুৱাওঁ তেতিয়াও ছাগলীৰ পেট ফুলাতো ভাল হয় ছাগলীও তোমাৰ বসন্ত ওলোৱাৰ ক্ষেত্ৰতো সেই গৰুক যেনেধৰণে আমি প্ৰতিপালন কৰোঁ গৰু গৰুক যেনেধৰণে বসন্ত ওলালে আমি প্ৰতিপালন কৰোঁ ঠিক তেনেধৰণে আমি ছাগলীকো প্ৰতিপালন কৰিব লাগিব ছাগলীকো আমি বসন্ত দেখা দিলে ছাগলী আমি যি যিডোখৰ ঠাইত বান্ধো যিটো ঘৰত বান্ধো ওখ চাং পাতি যিহেতুকে ছাগলী ৰখা হয় মাটিৰ ভাপটো আচলতে ছাগলীক পাবলে দিব নালাগে বুলি কয় সেইকাৰণে আমি ওখ চাং পাতি গঁৰালত ছাগলী বন্ধা হয় ছাগলী গঁৰাল সাৰি পুচি ধুনীয়াকে পানী দুনী ছেটিয়াই তাত যদি ধূপ ধূনা চাকি এগজ জ্বলাই আমি মাননি পাত দিয়া হয় তেতিয়াহ'লে ছাগলীও বসন্ত দেখা দিয়াতো ভাল হয় ছাগলী ও জৈৱিক পদ্ধতি ছাগলীকো সেই তেনেধৰণে ওকণি হয় চিকৰা হয় উফি হয় তেনেকে আমি ওকণি মাৰি মৰা দৰৱ পাওঁ উফি হোৱাও তেনেকুৱা সেই দৰৱ পাওঁ সেইবিলাক যদি আনি দিয়া হয় ভাল হয় আকৌ চকু ফেচকুৰিও ওলায় আমি ধুনীয়াকে যদি ফেঁচকুৰিখিনি ৰাতিপুৱা ৰাতিপুৱাই ধুই দিলে কুহুমীয়া গৰম পানীত ভিটামিন কুহুমীয়া গৰম পানীত আমি ছাগলী সেই কম পৰিমাণে নিমখ দি পিনে যদি চকুহাল চকুজুৰি ধোৱা হয় তেতিয়াহ'লে ছাগলী খুব ফেচকুৰি ওলালেও খুব সোনকালে ভাল হয় আৰু ছাগলীক মাজে মাজে ভিটামিন খুৱাই থাকিব লাগে পেলু মৰা দৰৱ খুৱাই দৰৱ পেলুৰ দৰৱ খুৱাব লাগে তেতিয়া ছাগলীটো খুব ভাল হয় সোনকালে ডাঙৰো হয় আৰু ওকণি মৰা দৰৱ যদিও আমি জৈৱিক পদ্ধতি নকৰোঁ প্ৰাকৃতিকভাৱে আমি এটা ঘৰুৱা উপায় কৰিব পাৰোঁ কি আমাৰ ঘৰতে যিহেতু মহানিম মহানিমৰ পাত বহু মহাঔষধি হয় মহানিম মহানিমৰ পাত আমি খুন্দি খুন্দি পেলাই আমি পানী এক লিটাৰ পানী এক লিটাৰ বা যিমান পানী যিমান পৰিমাণৰ লোৱা হয় আচলতে সেইটো নিজৰ লগত কথা আমি পানী উতলাই তাত যদি আমি নিমপাতখিনি দিয়া হয় নিমপাতখিনি অলপ উতলাই পিনি আমি যদি নিমখ তাত নিমখ চিমখ দি আমি সেই পানীখিনি খিনিৰে যদি আমি ছাগলীক গা ধুৱাওঁ তেতিয়াহ'লে খুব সোনকালে উফিও নাইকিয়া হয় আৰু ছাগলীৰ গাত যি ওকণি আছিলে সেই ওকণি নাইকিয়া হয় কুকুৰাৰ বেমাৰত আমি কুকুৰা আচলতে কাহে কাহি থাকিলে আমি আমি জৈৱিক পদ্ধতি আমি ব্যৱহাৰ কৰোঁ আমি দোকানত গৈ পেলাই সেই দৰৱ আনো কুকুৰাৰ জ্বৰো হয় কাহেও জৈৱিক পদ্ধতি আমি গৈ পেলাই ব্যৱহাৰ কৰোঁ জৈৱিক পদ্ধতি ব্যৱহাৰ কৰি আমি সোনকালে ভাল পাওঁ আৰু আমাৰ ঘৰৰ ডাঙৰৰ পৰা বুলি ক'লে যিহেতুকে গৰুৰ পেট ফুলা বুলি ক'লে মোৰ ঘৰৰ দেউতা দেউতালে ফোন কৰোঁ তেতিয়া সেই বচ গছ খুন্দি পেলাই যদি তাত অকণমান নিমখ কম পৰিমাণে নিমখ দি পেলাই খুৱাই দিবলৈ কয় তেনেকে খুৱাই ঘৰৰ ডাঙৰ মানুহৰ পৰা তেনেকুৱা পৰামৰ্শবিলাক লওঁ পেট ফুলা তাৰপিছত বসন্ত দেখা দিয়া সেইবিলাক আচলতে মোৰ ঘৰৰ পৰাই পৰা ঘৰৰ ডাঙৰ মানুহৰ পৰাই পৰামৰ্শবিলাক পোৱা হয়